ঘৰত পোহা চৰাইৰ বাবে কিছুমান সাধাৰণ আহাৰ হ'ল বা খাদ্য হ'ল কি কি আমাৰ ভাত দিওঁ চাউল ধান ঘেঁহু চয়াবিন মাকৈ ইত্যাদি দিয়া হয় ইহঁতক অতি পুষ্টিকৰ খাদ্যৰ বাবে এটি দান দানা দিওঁ আমি অতি সোনকালে ডাঙৰ হ'ব কা ডাঙৰ হয় চাপৰা দিওঁ সিহঁতক খাবলৈ দিওঁ আৰু শুকান মাছো দিওঁ কেতিয়াবা আৰু চাউল ধান ভাত সিহঁতক আৰু চাউলৰ ধানৰ মল তাৰ লগত মিলাই দিওঁ ভাত দিওঁ ইত্যাদি মানে খাই হাঁহ কুকুৰা ডাঙৰ হয় কণী পাৰিব কাৰণে সিহঁতক অতি পুষ্টিকৰ পুষ্টিকৰ আহাৰ দিয়া হয় তেতিয়া হাঁহ কুকুৰা ডাঙৰ হয় মাকৈ আৰু ঘেঁহু সিহঁতক খুন্দিকেনে দিয়া হয় চাউল ভাত বনাইকিনে দিয়া হয় তুঁহৰ লগত মিলাই দিয়া হয় তেতিয়া মানে অলপ হাঁহ কুকুৰাখিনি ডাঙৰ হয় অতি পুষ্টিকৰ খাদ্য হয় সিহঁতৰ কাৰণে যেতিয়া মানে হাঁহ কুকুৰাখিনি ভাল হৈ থাকে শকত হয় কণী পাৰিবৰ কাৰণে সুবিধা হয় ইত্যাদি ধৰণে হাঁহ কুকুৰাবিলাক ডাঙৰ কৰা হয় আৰু যতন কৰা হয় সিহঁতক সৰু সৰু অতি সোনকালে মানে ডাঙৰ হ'ব কাৰণে সিহঁতক পুষ্টিকৰ খাদ্যখিনি দি দি পেলাই খোৱা খাবলৈ দি দিয়া হয় প্ৰতি ঘণ্টাত বা দিনটোৰ ভিতৰত চাৰিবাৰ পাঁচবাৰ খাদ্য দিলে মানে সিহঁতি সোনকালে ডাঙৰ হয় সিহঁতৰ অন্তিম সামগ্ৰীটোৰ পৰা সিহঁতি গুণগতৰ প্ৰভাৱটো হ'ল সিহঁতৰ পুষ্টিকৰ খা খাদ্য খালে সিহঁতৰ বস্তুটো স্বাস্থ্যটো ভালে থাকে অতি সোনকালে ডাঙৰ হয় ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে পুষ্টিকৰ খাদ্য খালে হাঁহ কুকুৰাখিনি ভাল হয় ঘৰত পোহা চৰাইৰ বাবে চাউল সৰিয়হ খলি হৈ ইত্যাদিৰ বাবে পাৰ চৰাইও ডাঙৰ হয় কুকুৰা হাঁহবিলাকো তেনেকৈ খায় ডাঙৰ হয় খাদ্য চাউল ধান ভাত বনাই দিলে মানে সেয়ে মাকৈ যোৱাৰ মানে আৰু শুকান মাছৰ গুড়ি খলিহৈ ইত্যাদি দিলে মানে পুষ্টিকৰ খাদ্য পোৱা যায় উন্নত মানৰ মানযুক্ত আহাৰ পাবলৈ সিহঁতি মই ধান দিওঁ খাবলৈ চাউল ইত্যাদিবিলাক দিয়া হয় নানা ৰকমৰ মাছ মাছ আদিও ধৰি দিয়া হয় কেঁচু কেঁচু হাঁহৰ কাৰণে কেঁচু দিয়া হয় খান্দি কেঁচু কেঁচু দিলেও মানে হাঁহ পোৱালিবিলাক বেছি ডাঙৰ হয় ডাঙৰবিলাকেও কেঁচু খায় কুকুৰাবিলাক সৰু সৰু চাউল কৰি পোৱালিতে সৰু সৰু চাউল কৰি দিয়া হয় তেতিয়া সোনকালে খাব পাৰে ডাঙৰ হয় পাৰবিলাকৰ কাৰণেও সৰিয়হ দিয়া হয় লাই গুটি সিহঁতক সিঁচি দিয়া হয় ইত্যাদি দি কেনে সিহঁতৰ কাৰণে আহাৰ আহাৰ প্ৰস্তুত কৰা হয় অন্তিম খাদ্যবিধৰ কাৰণে এই মাকৈ ব্যৱহাৰ কৰোঁ চয়াবিন ব্যৱহাৰ কৰোঁ ঘেঁহু ব্যৱহাৰ কৰোঁ চাপৰ ব্যৱহাৰ কৰোঁ সেইদৰেও সিহঁতক অধিক পুষ্টি পাবৰ কাৰণে হাঁহ কুকুৰাখিনি স্বাস্থ্যকৰ হৈ থাকিবৰ কাৰণে অতি সোনকালে মাংস বিক্ৰী খাব বিক্ৰী কৰিবৰ কাৰণেও পোৱা হয় আৰু উৎপাদনমুখীক কণীৰ কাৰণে উপযুক্ত হয় অতি সোনকালে মানে ডাঙৰ হ'লে ভাল হয় হাঁহ কুকুৰা পালন কৰিবলৈ আমি গাঁৱতে বহুত ধৰণৰ নানা ৰকমৰ পুষ্টিকৰ খাদ্য গাঁৱতে পাওঁ আৰু পানীৰ পৰা কিছুমান সামগ্ৰী ধৰি আনি সিহঁতক খুওৱা হয় পোক পতংগ ইত্যাদি ধৰি হাঁহ কুকুৰাবিলাক দিয়া হয় পথাৰৰ পৰা কিছুমান ফৰিং চৰিং ধৰি আনিও হাঁহ পোৱালি কুকুৰা পোৱালি দিয়া হয় ইত্যাদি ধৰণে পুষ্টিকৰ খাদ্য দিয়া হয় মাকৈ যোৱাৰ আদিও দিয়া হয় নানা ধৰণৰ পুষ্টিকৰ আহাৰ খাবলৈ দি হাঁহ কুকুৰা ডাঙৰ কৰা হয় সৰু পোৱালিতে ভাতৰ গুড়িৰ লগত ব্ৰইলাৰ দানা দিয়া হয় যিটো সুখম আহাৰ কুকুৰা পোৱালি সৰু সৰু ব্ৰইলাৰ দানাৰ লগত সৰু সৰু চাউল পিচিকেনে দিয়া হয় সোনকালে ভা ডাঙৰ হ'ব কাৰণে ডাঙৰবোৰে সৰুবিলাকেতো ডাঙৰ ডাঙৰ আহাৰ খাব নোৱাৰে ডাঙৰ চাউল খাব নোৱাৰে ডাঙৰ ভাত খাব নোৱাৰে সিহঁতক সেইকাৰণে চাউল পিচি সৰু কৰি দিয়া হয় আৰু ডাঙৰ সৰু পোৱালিবিলাকক ডাঙৰ হাঁহ পোৱালিবিলাকক কেঁচু খান্দি দিয়া হয় সৰু সৰুতে কেঁচু খান্দি দিলে মানে অতি সোনকালে ডাঙৰ হয় হাঁহ পাৰ গৰু কুকুৰা ইত্যাদিক মানে লাভৱান কৰি ব্যৱসায় হিচাপে পালন কৰিবলৈ আমি যত চেষ্টা কৰিছোঁ আমি ঘৰখন হাঁহ কুকুৰা বিক্ৰী কৰিয়ে ঘৰখনত প্ৰতিপাল কৰিছোঁ লাল হাঁহ কুকুৰা বিক্ৰী কৰিয়ে ঘৰখন চলিছোঁ